অঁ হয় কওকচোন অঁ হয় অঁ ফাৰ্ষ্টে আপুনি আমাৰ ইয়ালৈ আহিব লাগিব আৰু এতিয়া বৰ্তমান ফুটবল টীমটো আমাৰ কমপ্লিট হৈ আছে তথাপিও আপুনি এপাক আহি চাই যাবহিচোন যদি আপোনাৰ ভাল লাগে তেতিয়া আপুনি জইন কৰিব পাৰিব অঁ ঠিক আছে দিয়ক